হেল্ল'

মই অকণমান ওলাই আহিছিলোঁ কওকচোন অ' ফ্রী আছোঁ আজি আহিব আহিব অ' পাপন আহিব আৰু বেলেগ কোনোবা আহিব নেকি এনেই কিমান সময়ত যাম বুলি ভাবিছে সাতটাতকৈ অকণমান দেৰিকৈ যাম চাৰে সাতটামান বজাত

ঠিক আছে